মই মেৰাপানী গ'লোঁ মেৰাপানী ডাক্তৰ ওচৰলৈ গৈ বেমাৰ দেখুৱাবলৈ গ'লোঁ ৰৈ ৰৈ ৰৈ ৰৈ লাইন দীঘলীয়া লাইন লওঁতে মোৰ বহুত সময় হ'ল আৰু মই কি হ'ব ভাবিয়ে নাই নাই পোৱা নহয় সেইচোৱা কথাটো আৰু ডাক্তৰো নাই ডাক্তৰ আহিব আহিবকৈ ৰৈ ৰৈ ৰৈ ৰৈ আমনি লাগিলে মই আকৌ কিজানি গোলাঘাট যাবলগীয়া হ'ব নেকি মই সেইফালেও চিন্তা কৰিছোঁ গোলাঘাট যাবলৈ নহ'লগৈ আৰু সময় টাইম নহ'লগেই তাৰ পাছত আৰু সেই মেৰাপানীতে দৰৱ বেজি লৈ ঘৰত ঘূৰি আহিছোঁ ঘৰলৈ ঘূৰি আহোঁতে প্ৰেছাৰ বুলি আকৌ এনেকৌ দিলে আৰু দৰৱ বেজি খাই মোৰ বেছি হৈছে দৰৱ খাই আকৌ পাঁচদিনাখন আকৌ গোলাঘাট যাবলগীয়া হৈছে গোলাঘাট গৈ গোলাঘাটতো সেই একেই গতি গৈ গৈ দুটা বজাত ডাক্তৰৰ লগ কৰি আকৌ তাত দেখুৱাই কৰি দৰৱ বেজি লৈ আকৌ ঘৰত ঘূৰি আহিছোঁ